নমস্কাৰ পশুজাত সামগ্ৰী প্ৰচেছিঙৰ বাবে কিছুমান সাধাৰণ পদ্ধতি অৱলম্বন কৰা হয় যাৰ দ্বাৰা পশুধনৰ ওপৰত পশু পশু পশু পশুধনৰ ওপৰত ভালেমান সংখ্যক গুণগত মান আছে তাৰ প্ৰভাৱ যথেষ্টখিনি পৰে পশু এটি সৰুৰ পৰা ডাঙৰ কৰি কচাই দিয়ালৈকে মাংস কাটি পইচা পোৱালৈকে যথেষ্টখিনি কষ্ট কৰিবলগা হয় সৰু পোৱালি এটা ডাঙৰ কৰিবলৈ হ'লে মাক মাকবিলাকক যথেষ্টখিনি দানা পানী বেমাৰ আজাৰ চায় মেলি দানা পানী খুৱায় যতন কৰি ডাঙৰ কৰা হয় তাৰ গুণগত মান

অৱশেষত পইচা পাতি উপাৰ্জন কৰাৰ প্ৰক্ৰিয়াটো সহজ হয় প্ৰথমতেই যদি পোৱালিটো বা মাকৰ যতন লোৱা নহয় তেতিয়া শেষৰ ফালে ভাল ফল পোৱা নাযায় আৰম্ভণিৰ পৰা ভালদৰে যতন ল'লে ভালদৰে আহাৰ পানী দিলে ভালদৰে খোৱা যতন ল'লে দানা পানী দৰৱ পাতি সকলোখিনি নিয়মিত যদি কৰা হয় জন্তুবিলাক

আৰু অৱশেষত কাছাইক দিয়া কাচাই কাটি মাংস বিক্ৰী কৰি ধন উপাৰ্জন কৰালৈকে প্ৰচেছটো ভাল হয় সেইদৰে যদি সকলোখিনি ভালকৈ কৰা হয় তেতিয়া পইচা পাতি যিমানখিনি খৰচ হোৱা খৰচ কৰা হয় সকলোখিনি হাতত আহি পৰে ভাল ফল পোৱা যায় যদি প্ৰথমতে আমি যতন ভালদৰে নলওঁ খৰচ পাতি যদি নকৰোঁ তেতিয়া হ'লে পাছৰ প্ৰক্ৰিয়াটো গুণগত মান উন্নত উন্নত নহয় গতিকে আমি পশু পক্ষী আৰম্ভণিৰ পৰাই যতন ল'লেহে শেষৰলৈকে আমি মোটামুটি ভাল ফল পাব পাৰোঁ ভাল ফল হ'লেহে আমি অৰ্থ উপাৰ্জনৰ অৰ্থ উপাৰ্জনো আমাৰ হাতলৈ ভালকৈ আহে ধন্যবাদ